দাদা মই অনলাইনত পেকেট এটা অৰ্ডাৰ কৰিছিলোঁ আছিলে ফুলৰ টাব কিন্তু বস্তুটো পেকেজিং কৰি দি পঠাওঁতে ভাগিলে এইটো মোক ৰিফাণ্ড কৰি দিব লাগে